হেল্ল' হেল্ল' শান্তনু নেকি হাও কি খবৰ এ দস্তি আছা নেকি ফোন কৰছোঁ মানে এটা কেছ হ'ল নহয় আমি যে পঢ় আমি যে পঢ়ছিলোঁ শংকৰ মিছনত আমিতো এই আজিকালি চববিলাক নোহোৱাই হৈ গেল এইখান গ'ল্ডেন জুৱলীয়েই বোলে গম পাইছানে নাই কালি এটা গ্ৰুপ খুলছে দেখোন অঁ হয় নেকি অঁ মই নাম্বাৰটো পাৱা নাছিল চাগে মই বহুত বিচৰি বিচাৰি ওলালে ফোন চোনটো নকৰাই হয় নাকি বিয়া চিয়া কৰালি নেকি কৰা নাই নাকি নাই নাইকৰা আমিও কৰা নাই সেই তো বৰ্তমান আছোঁ ঠিকেই এই তোৰ নাম্বাৰটো ৰ মই আজি সোমাই দিম গ্ৰুপত মানে আমাক আমাক অলপ মানে আমাক কিছুমান বোলে দায়িত্ব দিব যিহেতু আমি কলেজৰ ইউনিয়ন বডীটো আছিলোঁ তয়ো আছিলি ময়ো আছিলোঁ আমাৰ টাইমততো সেইটো এই হেন ছলীবিলাকৰ কিবা লিষ্ট নাম অলপ চান্দা তান্দা তুলাটো অলপ সহায় কৰব লাগব বুলি কৈছে মাষ্টৰকেইটাই বৰ্তমান আমি যিহেতু চিনি পাইছিলোঁ মানে তো বৰ্তমান ক'ত থাকা বাহিৰত মানে ক'ত হয় নেকি আজিকালি তই বাহিৰত থাকা নেকি ক'ত থাকা বেঙ্গালোৰ অঁ বেঙ্গল'ৰত থাকে ফেন নাই নেকি অহা নাছিলোঁৱেই আচ্ছা চেন্নাইত থাকা নেকি মই বৰ্তমান ওদালগুৰিতে আছোঁ দে কৰা নাই এতিয়াও বৰ্তমান লাহেকৈ কৰিম আৰু অলপ ঘৰৰ বিজনেছ চিজনেছেই আছে ঘৰৰ বিজনেছেই মোৰ সেইটো বাৰু হ'ল দে বাৰু বুজি পালোঁ মই এইখান কেছটো হ'ল কি ক'ত অঁ সেইটোতো এইখান এসপ্তাহমানৰ কাৰণে আহিব পাৰিবি নে নোৱাৰা অঁ তাৰিখটো মানে ফেব্ৰুৱাৰীত হ'ব ফেব্ৰুৱাৰীৰ আঠাইছ ঊনত্ৰিছ ত্ৰিছ অ' নহয় ঊনত্ৰিছহে মাহ থাকে নহয় সাতাইছ হ'ব তেথেন সাতাইছ আঠাইছ ঊনত্ৰিছ অঁ এই টাইম আছে বাৰু তই এই ধুনীয়াকৈ এপ্লিকেশ্যন চেপ্লিকেশ্যন দি এপ্লিকেশ্যন চেপ্লিকেশ্যন দি ধুনীয়াকৈ মেনেজ কৰিব পাৰবি বস্তুবিলাক কেছটো হ'ল কি এইখিনি কৰব পাৰব লাগব আৰু আমাৰ স্কুলখনৰ কাৰণে হা অঁ সেইখিনি কৰি দিব লাগবয়ে ৰ চোন ৰ ফোন এটা আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক আপ যিছ ব্যক্তিছে বাত কৰ ৰহে হে ওনহ্ননে আপকে কলক হোল্ড পৰ ৰখা হে কৃপয়া লাইন পৰ বনি ৰহিয়ে দ্য পাৰ্চন ইউ আৰ স্পিকিং ৱিথ হেজ পুট ইয়ৰ কল অ'ন হোল্ড প্লিজ ষ্টে অন দ্য লাইন আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হোল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক আপ যিছ ব্যক্তিছে বাত কৰ ৰহে হে ওনহ্ননে আপকে কলক' হোল্ড পৰ ৰখা হে কৃপায়া লাইন পৰ বনি ৰহিয়ে দ্য পাৰ্চন ইউ আৰ স্পিকিং ৱিথ হেজ পুট ইয়ৰ কল অ'ন হল্ড প্লিজ ষ্টে অন দ্য লাইন আপুনি কথা পাতি থকা ব্যক্তিজনে আপোনাৰ কল হ'ল্ডত ৰাখিছে অনুগ্ৰহ কৰি লাইনতে থাকক আপ যিছ ব্যক্তিছে

অঁ এই এটা ফোন আহিছিলে দস্তি এই টাইমটো গেল ফোন অহায় সেইটো নহয় এই সোণমনিয়ে কৰছিল ৰ আমাৰ যে এটা লগ আছিল যে অঁ অঁ সি সি আহি সি ওদালগুৰিতে থাকে না ৰ বৰ আহোঁদে আৰ এই সিয় লগ ধৰছে ৰ আজি সিঅ এই গ'ল্ডেন জুবলীতে সেই যে প্ৰগ্ৰেমতে তাকো মাতছে কেছটো এথেন সেইতো আমি অলপ চান্দা তান্দা তুলবা লাগব সহায় কৰবা লাগব স্কুলখনো তয়ো এই এপ্লিকেশ্যন চেপ্লিকেশ্যন কি ধুনীয়াকৈ কবি আৰু কাৰণটো এসপ্তাহমানৰ কাৰণে আহব লাগব দিয়া আঠবাৰ অঁ স্কুলত আছে মিটিং আছে তিনি তাৰিছে এই তই গোটেই এই ৰ জানুৱাৰীৰ কিবা তাৰিখে আছিলে সতৰ নে অঠৰ তাৰিখে মিটিঙত আহিব পাৰবি নে নোৱাৰা হ'ব দে মিটিংখন ময়ে এটেণ্ড কৰিম বাৰু আৰু ছাৰ হেৰিও হ'ব নহয় আমাৰ পুৰণা ষ্টুডেণ্ট মাষ্ট বোলে এটা প্ৰগ্ৰেম কৰবা দিছে এথেন কি থিম ল'ম অঁ আপুনি এথেন কিবা এটা থিম মাৰব লাগব অঁ হ'ব দে দে বেছি ভালকৈ কথা পতিম দে পিছত অঁ দে দে ৰাখছোঁ পিছে